প্রশ্নটো ভাল মই আচলতে মোক এজনে দিলে সেই দেৱদত্ত পট্টনায়ক বুলি লেখক এগৰাকীৰ মিথ ইকোৱাল টু মিথ্যা কিতাপখন আচলতে ইণ্ডলজীৰ ওপৰত লিখা এখন ইংৰাজী গ্ৰন্থ মই প্ৰথমতে ভবা নাছিলোঁ কিতাপখন ইমান ভাল হ'ব আনিলো পঢ়িবলৈ ল'লো তাৰপিছত দেখিলো যে গ্ৰন্থখনে মোক এক নতুন দিশৰ সন্ধান দিলে আচলতে কথাবোৰ আমি সবেই জানো কিন্তু কথা হ'ল কি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰত লেখা এনেকুৱা ধৰণৰ ভাৰততত্বৰ ওপৰত লিখা গ্ৰন্থ কিছুমান কথা মিথ কিন্তু মিথৰ পিছফালে কি লুকাই আছে গুৰুত্বপূৰ্ণ গোড়া অর্থ কি আছে তাক তেওঁ এনেকৈ সাধাৰণভাৱে আৰু সাধাৰণ ভাষাৰে বৰ্ণনা কৰিছে কিতাপখন এটা সময়ত দেখিলোঁ কি মই যিমানেই ভিতৰ সোমাই যাওঁ সিমানেই এৰিবলৈ মন নোযোৱা হ'ল আৰু খুব কম সময়ৰ ভিতৰত মই কিতাপখন পঢ়ি শেষ কৰিলোঁ আজিও মোৰ সেই কিতাপখন বৰ বেছিদিন পঢ়ি শেষ কৰাৰ হোৱাও নাই তাৰো এবছৰমান হৈছে কিন্ত কিতাপখনে মোৰ মনত এনে দকৈ সাঁচ বহুৱাইছে যে মই সুযোগ পালেই কাৰোবাৰ আগত সেই কাহিনীবিলাক কওঁ কাহিনীবিলাক সবেই জানে কিন্তু তাৰ পিছফালে গোড়া অর্থ কি সেই গোড়া অর্থখিনি যেতিয়া জানে তেওঁলোক বৰ আনন্দিত হয় যে কিতাপখন বৰ ভাল আৰু হয়ও কিতাপখন লাখৰ ওপৰত বিক্ৰী হোৱা বুলি মই জানোঁ তেখেতৰ মুম্বাইত থাকে উৰিয়াতে ডাঙৰ দীঘল হোৱা মানুহ আৰু টিভিটো তেখেতৰ সাক্ষাৎকাৰ ওলাই গৈছে মই মুঠতে কিতাপখন পঢ়ি বৰ ভাল পাইছোঁ আৰু সেইখন গ্ৰন্থ মোৰ মনত দীর্ঘদিনৰ সাঁচ বহুৱাই থাকিব